স্বাস্থ্য সংৰক্ষণৰ কাৰণে মোৰ ওচৰে পাজৰে থকা মোৰ ঘৰৰ চৌপাশে থকা মানুহবোৰক মই মই আপোনাৰ কাউন্সিলিং কৰি মানুহক সবলতাৰ সবলতা কৰিম যে মানুহক আজিকালি আমাৰ দৈনন্দিন জীৱনত বহুত বেছি স্বাস্থ্যৰ স্বাস্থ্যৰ বহুত বেছি ইম্পৰ্টেণ্ট আচলতে চাব গ'লে যে আচলতে চাব গ'লে স্বাস্থ্যৰ অবিহনে আমি মানৱ জাতিটো একোৱে একোৱে নহয় আমি একো কাম কৰিব নোৱাৰোঁ যিকোনো কাম কৰিবলৈ আমাক স্বাস্থ্যৰ সবল ৰাখিবই লাগিব স্বাস্থ্য সবল কৰিবৰ কাৰণে আচলতে আমি জেগাই জেগাই বহু জেগাই জেগাই আপোনাৰ বহু জেগাই জেগাই আপোনাৰ য়োগা ক্লাছেছ খুলিব পাৰোঁ আপোনাৰ খেলা ধূলাৰ কাৰণে খেলা ধূলাৰ প্ৰতিযোগিতা পাতি মানুহক মনোৰঞ্জন কৰি মানুহৰ স্বাস্থ্য সবল কৰি ৰাখিব পাৰোঁ আচলতে আমি চাব গ'লে স্বাস্থ্যৰ স্বাস্থ্যৰ সবল কৰি ৰাখিবলৈ বহুতখিনি কাম কৰিব পাৰোঁ জেগাই জেগাই জেগাই জেগাই